মই আপোনালোকৰ তাৰপৰা দুই প্লেট চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ চাৰ্ভিছটো বহুত বেছি ভাল আছিলে মই বহুত মাহৰ পৰাই এনেকৈ অৰ্ডাৰ কৰি আছোঁ কিন্তু বেলেগ বেলেগ জেগাত যেতিয়া অৰ্ডাৰ কৰোঁ ইমান ভাল ডেলিভাৰী বা চাৰ্ভিছ পোৱা নাছিলোঁ সদায় বস্তুবোৰ দেৰিকৈ আহে কিন্তু আপোনালোকৰ তাতে ভাল লাগিল সময়মতে বস্তুখিনি দি গ'ল সেইকাৰণে মই বেলেগকো চাজেছ কৰিম যে আপোনালোকৰ তাৰপৰাই অৰ্ডাৰ কৰক আৰু তাৰে লগতে মই এইটোও বিচাৰোঁ যে যিহেতু আপোনালোক আজি ধৰক বহুত ভাল চাৰ্ভিছ দিছে সেইকাৰণে যাতে পিছলৈও আপোনালোকে এই বস্তুটোৱে ধৰক যদি আপোনালোকে চলাই থাকিব পাৰে সেইকাৰণে তেতিয়া ভাল হ'ব আৰু মই সেইটোৱেই চাজেছ কৰোঁ